হেল্ল' অঁ

আৰু ফুল তোলা কাপোৰ না তাৰে কাৰণে মস্ত টাইম লাগেৰে এই যে এইকেইখন গামোচা উলিয়াই বিক্ৰী কৰিব পাৰিলে

অঁ দা কাপোৰ হিচাপে দাম

সেনেকে পালি বিক্ৰী কৰোঁ আছে নেকি সেনেকে কিবা কাষ্টমাৰ

অঁ অঁ অঁ অঁ

দোকানত থৈ দিবি অঁ হ'ব দে কৰিবা অঁ আৰু মেখেলা লাগে নিকি সুধি চাবাচোন

অঁ আৰু যোৰা ছিষ্টেমত যদি লাগে যোৰা ছিষ্টেমতো দিবা পাম অঁ যোৰা আছে কেই যোৰা মান যোৰা মান আছে অঁ মাছৰাজিৰ আছে মাছাৰাজিৰ পাট বোৱা আছে কেঁচা সূতাৰ আছে এনেকে মাছৰাজি চাৰি পাঁচযোৰা কেঁচা সূতাৰোঁ আছে সেনেকে দহ পোন্ধৰযাৰ মান বিক্ৰী কৰিব পাম অঁ হ'ব হ'ব চাই যাবি অঁ অঁ হ'ব বগাত অঁ ফুলতোলা আছে ৰঙিলে দি আৰু বোৱা ৰঙিলো আছে দে হ'ব দে ৰাখো হাঁ ক'বি